দীঘলীয়া বাইকৰ ভ্ৰমণ কৰোঁতে বাইক চলোৱা মানুহ এজনে নিজৰ লগত কিছুমান সা সজুঁলি লৈ লোৱাটো খুবেই ভাল আপোনাৰ বাইক চলাই থাকোঁতেই আপোনাৰ মানুহজনৰ কিবা ধৰণৰ বহুত ধৰণৰ বেমাৰ সৰু সুৰা বেমাৰ হ'ব পাৰে যেনে পেটৰ বিষ হওক মূৰৰ বিষ হওক চৰ্দি জ্বৰ তেনেকুৱা ধৰণৰ বেমাৰ বহুতেই হয় সেয়েহে নিজৰ লগত দুটমাান ঔষধ লৈ থলে ভাল হয় আৰু আপোনাৰ মূৰৰ বিষৰ ঔষধ আৰু পেটৰ বিষৰ বা পেটৰ অসুবিধা কিবা অসুখ এনেকুৱা ধৰণৰ ঔষধ কেইটামান লৈ থলে নিজৰ কাৰণে খুবেই ভাল আৰু খাদ্য হিচাপে বাইক চলাই থাকোঁতে পৰাপক্ষতে আপুনি একদম কম মছলাজাতীয় বস্তু খায় যাতে ফল মূল খায় যাতে ফল মূল ধৰণৰ ফল মূলৰ ৰস খাই গ'লে আপোনাৰ পেটৰ যোনটো অৱস্থা সেইটো খুবেই ভাল হৈ থাকে আৰু বাইক চলাওঁতে মু মুখ্যতে আপোনাৰ পেটৰ অৱস্থাটো যদি ভাল হৈ থাকে তেতিয়াহ'লে আপোনাৰ গোটেই ভ্ৰমণটোৱে ভাল হয় আৰু যিহেতু দীঘলীয়া ভ্ৰমণ হয় আপোনাৰ দীঘলীয়া ভ্ৰমণ কেতিয়াবা আপোনাৰ দুদিন তিনিদিনলৈকে চলি যায় ভ্ৰমণবিলাক সেই দুদিন তিনিদিনলৈকে চলি যাওঁতে মানে বাইকখন চলাই থাকোঁতে মাজে মাজে অলপ সময় ৰৈ ৰৈ মানে আপোনাৰ হওক দেৰ ঘণ্টা এঘণ্টাৰ মূৰে মূৰে ক'ৰবাত গৈ পেলাই ৰৈ পেলাই অকণমান জিৰণি লৈ লৈ যাতে নিজৰ ভ্ৰমণটোত আগবাঢ়ে তেতিয়া আপোনাৰ স্বাস্থ্যৰ কাৰণে খুবেই ভাল আৰু মানে বাইকখন চলাই থাকোঁতে হয় বহি যোৱা হয় কিন্তু মানসিকভাৱে ভালেমানখিনি কষ্ট কৰি থকা হয় সেয়েহে অকমান ৰখি ৰখি গ'লে আপোনাৰ চকুকেইটায়ো অকমান শান্তি পায় আৰু আপুনি অকণমান নিজকো অকণমান শান্তি দিব পাৰে আপুনি ৰখি ল'লে আৰু তেনেকৈ ধৰণে আৰু খোৱা বোৱাতো সেই নৰ্মেল একদম মানে মছলাজাতীয় যাতে নাখায় আৰু পাৰিলে সেই মাজে মাজে ৰখা সময়ত নিজৰ লগতে ফল মূলৰ ৰস বা কেকজাতীয় বস্তু লগত ৰাখিব লাগে ভ্ৰমণটো আৰম্ভ কৰাৰ আগতে যাতে নিজৰ লগত লৈ লয় সেই তেনেকুৱা ধৰণৰ বস্তু তেতিয়া আপুনি অকণমান কিবা কিবি মাজে মাজে খাই যাব পাৰে আৰু দীঘলীয়া ভ্ৰমণ কৰিলে পিঠি বিষ বা কান্ধৰ বিষটো হোৱাটো স্বাভাৱিক এইটো চবৰে হয় কিন্তু তেনেকুৱা পিঠি বিষ বা কান্ধৰ বিষটোৰ পৰা বাচিবলৈ হ'লে বাইকৰ কিছুমান ধৰণ পায় আপোনাৰ এডভেঞ্চাৰ বাইক বুলি এখন বাইক আছে সেইবিলাক বাইকবিলাক অলপমান ওখ থাকে আৰু বহাবিলাক বহা যোনটো ছিটটো থাকে সেইটো অকমান বেলেগবিলাক বাইকতকৈ ভাল থাকে সেয়ে সেইবিলাক বাইক চলালে সিমান এটা কঁকাল বিষ বা কান্ধৰ বিষ নহয় তেনেকুৱা ধৰণৰ বাইক লওক যদি দীঘলীয়া ভ্ৰমণ কৰি আপোনালোকে ভাল পায় আৰু বাইকখন আপুনি যদি এটা সামান্য বেগত গৈ থাকে খুব বেছি বেগত নাযায় তেতিয়া মানে খুব বেছি বেগত গ'লে কি হয় আপোনাৰ হাতকেইটাৰ বাইকখনত বহুত জোৰ দিব লাগে বা ভৰিকেইটায়ো বহুতখিনি জোৰ দিব লাগে আপোনাৰ বেগ কৰোঁতে বা বেগ বঢ়াওঁতে আপোনাৰ বাইকখনৰ হাতৰ জোৰ পৰে ভৰিৰ জোৰ পৰে গোটেই বাইকখনৰ ইফাৰ পৰা সিফালে নিবলৈ অকমান গোটেই গাটো জোৰ পৰে আপুনি যদি খুব বেগেৰে যায় কিন্তু আপুনি যদি একদম সামান্য বেগ এটা যোনটো মানে গ'লে একো প্ৰব্লেম মানে কাৰো একো অসুবিধা নহয় তেনেকুৱা ধৰণৰ বেগ এটাত যদি গৈ থাকে তেতিয়া আপোনাৰ কান্ধৰ বিষ আৰু পিঠি বিষ হোৱাৰ মানে খুবেই কম হেৰি থাকে চান্স থাকে আৰু তেনেকুৱা তেনেকুৱা ধৰণে বাইক চলালে মানে দীঘলীয়া ৰাস্তাত মানে দীঘলীয়া ভ্ৰমণ কৰিলে অলপ কম বেগতে নিজৰ দেহাটোৱে যাতে বেছি কষ্ট নোপোৱাকে বাইকখন নিলে নিজৰ কাৰণে ভাল হয় তেতিয়া পিছত মানে আপোনাৰ কান্ধৰ বিষ হওক বা পিঠিৰ বিষ হওক কঁকালৰ বিষ হওক সেইটো হোৱা চান্স খুবেই কম থাকে তেনেকুৱা ধৰণে গ'লেই হ'ল আৰু